কম্পিউটাৰ আৱিষ্কাৰ হোৱাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে সমাজত অধিক পৰিমাণে প্ৰচাৰ হোৱা এটি বিষয় হৈছে ভিডিঅ' গেম ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন দেশত অধিক পৰিমাণে প্ৰচলন হয় এই ভিডিঅ' গেম সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু সকলোৱে মোবাইল বা কম্পিউটাৰত ভিডিঅ' গেম খেলি আনন্দ উপভোগ কৰে মই ভাল পোৱা কেইটামান ভিডিঅ' গেম হৈছে কেণ্ডি ক্ৰাছ কাৰ ৰেচিং বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া আদি মই এই গেমকেইটা খেলি এইটো কাৰণে ভাল পাওঁ কাৰণ কিছুমান খেল শাৰীৰিকভাৱে খেলাৰ পৰিৱৰ্তে ভিডিঅ' গেম খেলি বহু কথা শিকিবলৈ পোৱা যায় যাৰ ফলত মনৰ আনন্দ উপভোগ কৰাৰ লগতে যিবিলাক কথা আমি লগৰীয়াৰ লগত শাৰীৰিকভাৱে খেলোঁ তাৰ পৰিৱৰ্তে ভিডিঅ' গেম খেলি বহু পৰিমাণৰ কথা গম পাব পাৰি মই আজিকালি ভিডিঅ' গেম খেলি তাৰ পৰা ভিডিঅ' ৰেকৰ্ড কৰি অনলাইন মাধ্যমতো প্ৰচাৰ কৰি আছোঁ যাৰ ফলত মই বিভিন্ন মানুহৰ লগত সাক্ষাৎকাৰ কৰিবলৈও সুবিধা পাইছোঁ গতিকে এনেকুৱা কিছুমান কাৰণত মই ভিডিঅ' গেম খেলি ভাল পাওঁ